কলা জীৱনততো খুবেই প্ৰয়োজন এতিয়া ধৰি লওক এতিয়া ধৰি লওক তুমি যিটো কাম কৰিলা এতিয়া মই কথা কোৱাটো এটা কলা কিবা এটা কাম কৰিলোঁ ভাত বনোৱাটো এটা কলা এতিয়া চাহ বনালোঁ সেইটোও এটা কলা মানে সকলোতে মানে যিকোনা কাম নকৰো লাগে আমি তাৰ মানে তাতো সেইটোও এটা কলা এতিয়া ধৰি লওক মই ঘৰটোৱে ভালকে সজাই থ'লোঁ সেইটো এটা কলা এতিয়া ধৰিলওক কিবা এটা বনালোঁ সেইটোও এটা কলা আছে এতিয়া কিবা এটা আঁকিলোঁ সেইটোও এটা কলা কলাটো প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োজন হয়েই আমাৰ এইটো অঁ আমাৰ এইটো প্ৰতিটো ক্ষেত্ৰতে আমাৰ এই মানে সহায় কৰে যিকোনো কাম কৰিলে ইয়াত যিকোনো কাম কৰিলে তাত এটা কলা মানে থাকেই মানুহৰ সেয়াই আৰু